মই সামাজিক মাধ্যমত ৰাখিবলৈ নৃত্যৰ ভিডিঅ' বহুতো গ্ৰহণ কৰোঁ মই নিজৰ ভিডিঅ'বোৰ ইনষ্টাগ্ৰাম যোগেদি দিওঁ তাত মই নৃত্য কৰি অতি ভাল পাওঁ ইনষ্টাগ্ৰাম লগতে মই ফেচবুক হওক বা হোৱাটছআপতো ভিডিঅ'বিলাক দিওঁ মই ভিডিঅ'বিলাক বহুত কৰি ভাল পাওঁ নৃত্য কৰি ভাল পাওঁ মই নৃত্যত মোৰ বহুতো ৰুচি আছে